অ' আমাৰ ল'ৰা ছোৱালীবোৰ যায় কাম কৰিবলৈ এই আমাৰ গাঁৱত এতিয়া ল'ৰা ছোৱালীবোৰ ল'ৰাবোৰ আছে প্ৰায় ল'ৰাবোৰ পঢ়া শুনা হ'লেও কাম বন নাই বেংল'ৰলৈ যায় বোলে ক'ৰবাত ফেক্টৰীত থাকেইগৈ কিছুমানে থাকে কৰে আকৌ বডিগাৰ্ড কিছুমানে কাম কৰে কিছুমানে গাড়ী চলায় তেনেকৈ কৰি তাতে থাকে হেৰি কৰে তাৰপিছতে সিহঁতক কওঁ এই এতিয়া কি কি কৰেগৈ সিহঁতক সুধো কি কি কাম কৰে কোনে কিমান দৰমহা পায় তাৰপিছতে আকৌ কোনোবাই কয় যে গাড়ী চলাওঁ কয় আমাৰ ল'ৰাটো গৈছিলে তেনেকেই বছৰমান এবছৰমান থাকিলেগৈ থাকি আৰু যেনে ৱাৰু এই এতিয়া কিবা কিবি এবছৰমান থাকি আৰু গুচি আহিলে দম দৰমহা এই বৰ বেছি নহয় বুলি কয় আৰু কাম কি কৰে মানে কি কৰে আৰু সিহঁতে জানে আৰু থাকিবলৈ বা ভাল বুলিও কয় কেতিয়াবা বেয়া বুলিও কয় তেনেকৈ কৈ আমাৰ ওচৰৰ ল'ৰা এটাৰ লগত এই ল'ৰাকেইটামানো গৈছিলে ভাত খোৱাব ভাত খোৱা কিবা ভাত খোৱা অসুবিধাও হয় তাত বোলে বনা কাম কৰিলে বনাবলৈ ক'বলৈ তেনেকৈ কৰি আৰু মানে এইবোৰ থাকিলেগৈ এবছৰমান এবছৰমান থাকি আৰু যেনিবা আহি গুচি আহিলে এতিয়া আৰু কেইটামান আছে আহিবলৈ সিহঁতে এতিয়া কি কি কেনেকৈ কৰিছে আৰু কি কি কাম কৰে আৰু সিহঁতেহে জানিব আৰু